অঁ হেল্ল' অঁ হয়

কওকচোন

কওকচোন অঁ কোনে ক'লে বাৰু ক'ৰপৰা কৈছে বাৰু

অঁ অঁ অঁ লোন দিয়াটো দিয়া হয় বাৰু কিন্তু কিমান মান লাগিছিলে অঁ কিন্তু আমাৰ ইয়াত বাৰু লোন দি থকা হয় বাৰু দিয়ে আছে ডকুমেণ্ট দিবলৈ মানে যদি ইয়াত একাউণ্ট আছে এতিয়া আধাৰ কাৰ্ড পান কাৰ্ড আৰু গাঁওবুঢ়াৰপৰা এখন কাগজ লিখাই লৈ আহিব লাগিব এইকেইটা দিলেই হ'ব

তাৰপিছতে আহিবচোন এইকেইটা বস্তু লৈ আহিলেই হ'ব লৈ আহিব অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু